সেই সময়ত আমাৰ কাবাডী খো খো তাপা ধূপ খেল টেকেলি ভঙাকে আদি কৰি টেকেলি ভঙা আৰু আমি ৰে'ল ৰে'লৰ খেলা সৰু ল'ৰা ছোৱালীৰ মাজত তেনেকুৱা ধৰণৰ খেলাবোৰ আছিল আৰু আমি টেকেলি ভঙাটো হয়তো আমি তেতিয়া এটা টেকেলি লৈ টেকেলিটো টেকেলিটো সমুখত ৰাখি অলপ দূৰৰ পৰা আমি আহি চকু বান্ধি পেলাই আহি এডাল লাঠিৰে টেকেলিটোত লগাব লাগে টঙনিয়াই ভাঙিব লাগে আৰু সেই টেকেলি ভঙা তেনেধৰণে খেলা ধূলা কৰিছিলোঁ আৰু আমি ধূপ যি ধূপ খেল সেই সময়ত আমাৰ যেতিয়া এনেকে প্ৰায়ভাৱে আমি ধূপ খেলটো এনেকুৱা ধৰণত অনুষ্ঠিত কৰিছিলোঁ কি যেতিয়া এনেকে আমাৰ ৰঙালী বিহু যি এতিয়া প্ৰীতি ভোজ খোৱা হয় সেইদিনাখন বিহুৰ এটা হেৰি পৰম্পৰা চলিছিল তেতিয়া আমি এটা ধূপ খেল খেলিছিলোঁ দুইটা দল হৈ পেলাই দুটা দলৰ মাজত আমি এটা ফটা কানি এটা খোপা এই খোপাৰ দৰে দীঘলকৈ বনাই গামোচা এখনে সেইটো মানে খুব জোৰে ওপৰলৈ দলিয়াই পেলাই সিটো দলে তাত মানে লৈ আৰু নিজে দলিয়াই মেলি সেইটো অনামেলা কৰি ইটো দলৰ মানুহখিনি সিটো দলত তাত অনা মেলা ব্যৱস্থা সেইটো তেনেধৰণে আমি ধূপ খেল খেলিছিলোঁ তাৰপিছত আকৌ আমি যি তেনেকে খো খো কাবাডী সেইবিলাকতো আছে আমি স্কুলৰ সময়তো আমি সেই তেনেকুৱা ধৰণৰ খো খো কাবাডী সেইবিলাক খেলিছিলোঁ কাবাডী খেলটো খেলিছিলোঁ তাৰপিছত আমি ধৰি লওক ৰিলে ৰেচ বুলি এটা খেল আছিল তাৰপিছত চকীত বহা ৰছী টনা দুটা পক্ষৰ মাজত আমি ৰছী টনা এটা খেল খেলিছিলোঁ আমি ৰছী টনাটো দুটা পাঁচজনীয়া পাঁচজনীয়ে দুটা দলৰ মাজত বা দহজনীয়ে হওক এটা দুটা দলৰ খুব টনাটনি কৰি আমি এটা যিটো দলে মানে টানি শেষ কৰিব পাৰে নিজৰ ফালে টানি যোনটো দলক পেলাই দিব পাৰে টানি সেইটোৱে বুলি ঘোষিত হৈছিল তেনেকুৱা ধৰণে আমি সেই খেলা ধূলাবোৰত অংশগ্ৰহণ কৰিছিলোঁ